হয় মই মাজুলীৰ পৰা কৈছিলোঁ হয় মই এনেকে চিনি নাপাব চাগে মই আপোনাৰ পৰা সহায় এটা বিচাৰিহে ফোন কৰিছিলোঁ আপুনি নিউজ এইটিনত কাম কৰে ন হয় আমাৰ আচলতে এই গাঁৱৰ এই ৱাটাৰ চাপ্লাই হেৰি এটা বনাই আছিলে অঁ ফুল ফুলনি চাৰিআলিতে হয় ধান মানে অলপ দুৰ্নীতি তাৰপৰা আৰু ডুপ্লিকেট বস্তু লগোৱা যেন অনুভৱ হৈছে আমাৰ লগাই আছে আচলতে অঁ হয় প্ৰায় দুবছৰমানেই হ'ব হবলা সম্পূৰ্ণ হৈ গ'ল কিন্তু অলপ বেয়া বস্তু লগোৱা বাবে মানে গোটেইখিনি পাইপ চাইপ পা ধৰি গোটেই ফুটি গৈছে তাকে ৰিপৰ্ট এটা লিখাওঁ বুলি আপোনালৈ ফোন কৰিছিলোঁ

নাই বেয়া হৈছে বাবে আপোনাক খবৰ মানে আপোনাৰ আপোনাৰ পৰা সহায় বিচাৰিছোঁ আচলতে আমি যদি এইটো কাম নকৰোঁ তেতিয়া আৰু বেয়া পৰিস্থিতি হ'ব যেন লাগিছে

হয় হয় পাৰিম বাৰু অঁ হয় ঠিক আছে বাৰু অঁ অঁ ঠিক আছে বাৰু মই হয় হয় আপুনি যিমান সোনকালে পাৰে আপোনাৰ সুবিধা অনুযায়ী ৰিপৰ্টটো বনাই দিব আৰু হ'ব বাৰু অঁ অঁ ঠিক আছে দি দিম বাৰু আপুনি যিমান পাৰে কাম

অঁ ঠিক আছে বাৰু অঁ অঁ ঠিক

হয় হয় আপুনি যিমান পাৰে কামটো অলপ গুৰুত্ব দিব আৰু

অঁ অঁ ঠিক আছে বাৰু দি থ'ম